পঢ়াৰ পৰিৱেশটো ক'বলৈ গ'লে পঢ়াৰ পৰিৱেশ আমাৰ ঘৰত বহুতেই ভাল বুলি ক'ব লাগিব সন্ধ্যা হোৱাৰ লগে লগে আমাৰ ল'ৰা ছোৱালীয়ে ধূপ চাকি জ্বলাই সৰস্বতী বন্দনা কৰাৰ পাছতহে তেওঁলোকে পঢ়াৰ টেবুললৈ যায় পঢ়াৰ সময়ত তেওঁলোকে কি ধৰণে পঢ়িছে আৰু কোনটো ছাবজেক্ট কোনদিনা পঢ়িব তেওঁলোকে এখন লিষ্ট লিষ্ট কৰি দিয়া হয় সেই লিষ্ট মতে তেওঁলোকে বা সময় অনুসৰি পঢ়ে আৰু পঢ়োঁতে তেওঁলোকে কি ধৰণে পঢ়িছে আমি ডাঙৰসকলে মাক দেউতাকে তেওঁলোকৰ প্ৰতি লক্ষ্য ৰাখি কাৰণ মনে মনে পঢ়িলে কি ধৰণে পঢ়ি কি পঢ়িছে কোনেও একো বুজি নাপায় সেইকাৰণে তেওঁলোকক অলপমান জোৰ জোৰকৈ শুদ্ধকৈ চিঞৰি চিঞৰি পঢ়িবলৈ দিয়া হয় পঢ়োঁতে ক'ৰবাত কেতিয়াবা যদি শব্দবিলাক ভুল হয় ভুল শব্দও উচ্চাৰণ কৰে তেতিয়া এই ভুলবিলাক আঙুলিয়াই দিব পৰা হয় কাৰণ জোৰকৈ পঢ়িলেহে ভুলবিলাক মাক দেউতাকৰ চকুত মাক দেউত মাক দেউতাকৰ কৰ্ণত গোচৰ হয় গতিকে তেতিয়া শুদ্ধ কৰি দিব পৰা যায় ঠিক তেনেধৰণে নেওতা পঢ়িলেও চিঞৰ বাখৰ কৰি পিনি পঢ়িলেহে ভুলবিলাক আঙুলিয়াই দিব পাৰি মনে মনে পঢ়িলে পঢ়িছেনে নাই তাকো বুজা নাযায় পাৰিছেনে নাই একো গম নাপায় গতিকে সেই সেই পঢ়িবলৈ দিব লাগে আৰু পঢ়াৰ অন্তত লেচনটো কি ধৰণে পঢ়িলে পঢ়াৰ শেষত সৰু সুৰা প্ৰশ্নবিলাকৰ প্ৰতি লক্ষ্য ৰাখি সৰু সুৰা প্ৰশ্নবিলাক পাৰিছেনে নাই দুই এটা মাজে মাজে সুধি তেওঁলোকৰপৰা উত্তৰ ল'বলৈ চেষ্টা কৰিব লাগে আৰু নেওতাবিলাকৰ অকল চিঞৰি চিঞৰি পঢ়িলেই নহয় পঢ়ি পঢ়াৰ পিছত তেওঁলোকক লিখিবলৈ দিয়া হয় লিখি সুদ লিখি দিলেহে মানে শুদ্ধ অশুদ্ধ বুজা যায় আৰু পঢ়াৰ অন্তত যিধৰণে প্ৰশ্নবিলাক কৰিছে প্ৰশ্নবিলাকৰ শব্দবিলাক শুদ্ধ হৈছেনে নাই তাৰোপতি লক্ষ্য ৰাখিব লাগিব পঢ়াৰ প্ৰতি ইমানেই আৰু